আমি পশুপালন কৰোঁ আৰু পশুপালনৰ বাবে আমাৰ টকা পইচা অকণমান কম হৈছে পাপ আৰু চৰকাৰে যাতে আমাক লোন সুবিধা দিয়ক আৰু পশুপালন আমি তেতিয়া সৰহকৈ পুহিব পাৰিম পশুপালন যেতিয়া আমি সৰহকৈ কৰিব পুহিব পাৰিম পুহিম তেনেকৈ পইচা পাতিও আমাক সৰহকৈ লাগিব পই যদি য়ে পইচা পাতি কম হয় আৰু লোন কমকৈ দিয়ে তেতিয়া আমি পশুপালন কেনেকৈনো কৰিম কেনেকৈনো পুহিম বেমাৰ টেজা পা ধৰি পিনি পইচা পাতি বহুত লাগে আৰু দৰৱ পাতি আনিবলৈও লাগে আমাক সৰহ সৰহকৈ পইচা আৰু তেনেকৈ ধৰণে আমি ভাবোঁ যেন আমাক লোন চৰকাৰে সুবিধা দিয়ক লোন দিয়ক আৰু আমি তেতিয়া হাঁহ কুকুৰা পুহিবৰ বাবে কি কয় লোণটো আমি সৰহকৈ পালে মানে আমাৰ ভাল হয় এশ যদিও কুকুৰা পুহিবলগীয়া হয় তেতিয়াতো আমাৰ বহুত পইচা দৰকাৰ হয় হাঁহো যদি এশ পুহিবলগীয়া হয় আমাক তেতিয়াতো বহুত পইচা দৰকাৰ হ'ব সেইটো কাৰণে চৰকাৰে আমাক সৰহকৈ লোন দিয়ক এক লাখ টকা যদি লোন দিয়ে পোহকজনক তেতিয়াতো আমাৰ লোনটো পালেতো আমি সৰহকৈ হাঁহ কুকুৰা পুহিব পাৰিম আৰু সৰহকৈ দৰৱ পাতি আনিব পাৰিম এটা দৰৱৰ দাম যদি পাঁচশও হয় তেতিয়া আমাকতো লোনটো সৰহকৈ লাগিব সেইবাবে আমাক লোনটো সৰহকৈ দিয়ক আমি হাঁহ কুকুৰা বেছিকৈ পুহিম পুহিব পাৰিম আৰু বেমাৰ তেজা ভালকৈ চাব পাৰিম যদি আমি হাঁহ কুকুৰাটো ডাঙৰ কৰা পিছতো যদি ময়ি যায় তেতিয়া আমাৰ মনটো বহুত দুখ লাগে আৰু বেয়া লাগে সেইটো কাৰণে আমি গঁৰাল বনোৱাৰ পৰা ধৰি লওক হাঁহটো গঁৰাল বনোৱাৰ পৰা খোৱালৈকে বহুত পইচা পাতি দৰকাৰ হয় দিব লাগে হাজিৰা পঠুৱাখিনি চলাব লাগে পালনজনক যদি নিজেও কৰিব নোৱাৰোঁ সেইদিনটোত এজন মানুহ গোটাব লাগে সেই পালন কৰা সেইজনক দিব লাগিব নাই বুলিও আমাৰ পাঁচশ টকা তেতিয়া আমি ধৰি লওক লোনটো আমি সৰহকৈ পালেহে আমাক চৰকাৰে যদিও লোনটো দিয়ে তেতিয়াহে আমি যি কোনো কামটো সৰহকৈ ল'ব পাৰিম যদি আমাক চৰকাৰেও যদি লোনটো নিদিয়ে তেনেকৈ ধৰণে আমি কেনেকৈ নো পশুপালন সৰহকৈ কৰিম দৰৱ পাতি কেনেকৈ নো আনিম সেই দৰৱ পাতি আনিবলৈকে আমাক সৰহ সৰহকৈ পইচা পাতি দৰকাৰ হয় সেইবাবে আমাক চৰকাৰে লোন দিয়ক এক লাখ টকাকৈ পোহাজনক তেতিয়া আমি ভাবিম যেন আমি হাঁহো পুহিব পাৰিম এশ কুকুৰাও পুহিব পাৰিম এশ হাঁহ বিকিও আমি কিবা এটা আমাৰ পৰিয়াল চলিবলৈ সুবিধা হ'ব বা কুকুৰা পুহিও বিকিও আমাৰ পৰিয়াল চলিবলৈ সুবিধা হ'ব তেনেকৈ ধৰণে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে আমাক কি কয় মীন পালন কৰাসকলক আমাৰ এক লাখকৈ লোন দিয়ক আমি যিমানখিনি যি কৰিব লাগে আমি চৰকাৰক দেখুৱাম দিম আমি লোনৰ সহায়খিনি আমি পালেহে আমি এইখিনি কৰিব পাৰিম